ভাৰতীয় পৰিবহন ব্যৱস্থা এতিয়া বহুতখিনি উন্নত হ'ল আগতে ইমান উন্নত নাছিল যদিও মানে মানুহে ভ্ৰমণ কৰে নাৱৰদ্বাৰা এঠাইৰপৰা আন ঠাইলৈ যায় আগতে ইমান ৰাস্তা ঘাটো ৰাস্তা ঘাটৰ ইমান সুবিধাও নাছিল তাৰ পিছত আগতে নাৱৰদ্বাৰাই মানুহে এঠাইপৰা আন ঠাইলৈ ভ্ৰমণ কৰে আগতে যান বাহনৰ ব্যৱস্থা খুব কম আছিল আজিকালি যান বাহনৰ ব্যৱস্থাও বেছি হ'ল উন্নত হ'ল গাড়ী বাছ ৰেল এইবোৰ প্ৰতিষ্ঠা কৰিলে এয়াৰপৰ্টৰ এয়াৰপৰ্ট এয়াৰপটৰো ব্যৱস্থা কৰিলে উৰাজাহাজেৰেদি মানুহে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰে তাৰ পিছত মানুহে কিছুমান মানুহৰ বাছত যাওঁতে বা ট্ৰেনত যাওঁতে অসুবিধা হয় ঠিক তেনেদৰে মোৰো হয় মই এবাৰ বাছেৰে ভ্ৰমণ কৰিছিলোঁ মূৰ ঘূৰালে বা বমি হ'ল এইখিনি আৰু ট্ৰেনত গ'লেও মানে ট্ৰেনত যাওঁতে ঠিকে থাকে কিন্তু মানে নমাৰ পিছত মানে অলপ হিলি থকাৰ নিচিনা লাগে আনকম্ফৰ্টেবুল ফিল হয় আৰু কিছুমান চবৰে তেনেকুৱা নহয় কিন্তু খুব কিছুমানৰ মানে কমফৰ্টেবুল ফিল হয় কিছুমানৰ আনকমফৰ্টেবুল ফিল হয় বাছেৰে বা ট্ৰেনেৰে যাত্ৰা কৰিলে কিছুমানৰ বমি হয় মূৰ ঘূৰায় ঠিক তেনেদৰে সেইখিনি সুবিধাও আছে বাৰু সেইখিনি যেনেকৈ বমি হ'লে বা এভমিন টেবলেট খাই ল'লে খাই লৈ বাছত উঠিলে বমি নহয় তাৰ পিছত খিৰিকিৰ কিনাৰত বহিলে মূৰ ঘূৰণিটো অলপ কম হয় কিছুমানৰ নহয় সেইখিনি তেনেকৈয়ে আৰু কৰি মেলি ভ্ৰমণ কৰিব পাৰি তাৰ পিছত আজিকালি ৰাস্তা ঘাটবোৰ বহুতখিনি উন্নত হ'ল আগতে ৰাস্তা ঘাটৰ উন্নত ইমান নাছিল বনায় যদিও মানে সোনকালে ভাগি যায় তাৰ পিছত আজিকালি ফ'ৰ লাইন কৰিলে এট ক্ৰছ কৰা গাড়ীবোৰ ক্ৰছ কৰোঁতে দুখন গাড়ী ক্ৰছ কৰিব পাৰি ঠিক তেনেদৰে আৰু আজিকালি বহুতখিনি উন্নত হ'ল আগতে যিমানখিনি উন্নত নাছিলে আজিকালি সেই তাৰ আগতকৈয়ো মানে বহুতখিনি উন্নত কৰিলে আমাৰ ডিব্ৰুগড়ৰ ওচৰতে ডিব্ৰুগড় এয়াৰপৰ্ট আছে তাৰ তাতে মানুহে উঠি এখন দেশৰপৰা আন এখন দেশলৈ বিভিন্ন দেশ দেশ বিদেশ ভ্ৰমণ কৰে মানুহে আকৌ আহি তাৰপৰা তাতে কেব বুক কৰি ঘৰ আহিব পাৰে এনেকৈ আৰু বহুতখিনি সুবিধা হ'ল আগতকৈয়ো